বৰ্তমান অসমত এতিয়া শিক্ষাব্যৱস্থাটো খুবেই উন্নত কিন্তু ইয়াৰ মাজতো আমাৰ শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত মাজে সময়ে বেমেজালি সৃষ্টি হোৱা দেখা যায় বৰ্তমান ধৰক ছেবাৰ পৰা যেতিয়া হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিকৰ পেপাৰ কটা হয় কিন্তু ইয়াৰ পৰা এজন নিৰ্দিষ্ট মানুহেহে পেপাৰ লিক কৰে আৰু এই পেপাৰ লিক হোৱা ফলত গোটেই ছেবাৰ কৰ্ম কৰ্মচাৰী সকলোৱে সন্মুখীন হ'বলগীয়া হয় শিক্ষাব্যৱস্থাৰ ক্ষেত্ৰত এতিয়া দুহেজাৰ তেইছ বৰ্ষত এইছ এছ আৰু এইছ এছ এল ছি পৰীক্ষাত পেপাৰ আউট হোৱা বাবে বহুত ল'ৰা ছোৱালীয়ে পঢ়াৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ মানে সন্মুখীন হ'বলগীয়া হৈছে আৰু পৰীক্ষাবোৰ যেতিয়া পিছুৱাই দিয়া হয় তেতিয়া এই পৰীক্ষাবোৰ নিৰ্দিষ্ট তাৰিখত নহয় তেতিয়া ল'ৰা ছোৱালীবিলাকে এটা বিভ্ৰান্তিৰ সৃষ্টি হয় তেওঁলোকৰ মনত আৰু সেই যেতিয়া বিভ্ৰান্তিৰ সৃষ্টি হয় তেতিয়া তেওঁলোকৰ ৰিজাল্টবিলাক খুব বেয়া হোৱা দেখিবলৈ পোৱা আৰু ল'ৰা ছোৱালীবিলাকে ভাল ফল নকৰে